এই ৰাজ্যত আচলতে চৰকাৰে ক্ষুদ্ৰ ব্যৱসায়সমূহৰ প্ৰতি যথেষ্ট সহায় আগবঢ়ায় চৰকাৰে আৰু অনুমোদিত কিছুমান সংস্থাই আজিকালি চৰকাৰে পোনপটীয়াকৈ নিদিলেও বা আজিকালি বৃহৎ মানে ৰাজহুৱাখণ্ডৰ বেংকবোৰে আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেখেতসকলক ক্ষুদ্ৰ ব্যৱসায়ত সহায় হোৱাকৈ বিভিন্ন ক্ষেত্ৰত ঋণ প্ৰদান নকৰিলেও কিন্তু দেখা যায় যে আমাৰ কিছুমান আজিকালি প্ৰতি বৃত্তীয় প্ৰতিষ্ঠান ওলাইছে চৰকাৰৰ অনুমোদিত বিত্তীয় প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহে কিন্তু যথেষ্ট পৰিমাণে আমাৰ ক্ষুদ্ৰ উদ্যোগীসকলক আমি দেখোঁ আমাৰ গাঁওবোৰতে ক্ষুদ্ৰ উদ্যোগী মহিলাসকল বিশেষকৈ তেখেতসকলক কিন্তু যথেষ্ট পৰিমাণে সহায় সাৰথি কৰিছে কাৰণ এতিয়া দেখা গৈছে যে প্ৰথমতে আহিছিলে বন্ধন বুলি এটা আপোনাৰ বেচৰকাৰী খণ্ডৰ মানে বৃত্তীয় প্ৰতিষ্ঠান বেংক যিটো এতিয়া বেংকলৈ ৰূপান্তৰ হ'ল আগতে বৃত্তীয় প্ৰতিষ্ঠান আছিলে সি কিন্তু বহুত মানুহক মানে দহ হেজাৰ পাঁচ হাজাৰৰপৰা লোন দি ঋণ দি পেলাই এটা সময়ত লাখ টকা দুই লাখ টকালৈকে লোন দি পেলাই একো এজন এজন ক্ষুদ্ৰ ব্যৱসায়ীক মানে সহায় কৰিছে যাৰ অন্ততঃ লেনদেনটো ভাল থাকে গতিকে আমি এইটোৱেই দেখিছোঁ এতিয়া আছে জন স্মল ফাইনেন্স বুলি আছে নৰ্থ ইষ্ট স্মল ফাইনেন্স ক'প বেংক আছে তাৰপিছতে সত্যা বুলি এটা দেখিছোঁ আৰোহণ বুলি এটা দেখিছোঁ এইবোৰ চব চৰকাৰী অনুমোদিত বিত্তীয় প্ৰতিষ্ঠান এইবোৰে বৃত্তীয় প্ৰতিষ্ঠান দিয়ে তাৰোপৰি আজিকালি বহুত আছে এইচ ডি এফ চিৰ দৰে বেংকে এক্সিছৰ দৰে বেংকেও আজিকালি গাঁওবোৰত ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত মহিলাসকলক বা পুৰুষসকলক বা অসম গ্ৰামীণ বিকাশ বেংকেও পাঁচজনীয়া গোট বা দহজনীয়া গোটত মহিলা বা পুৰুষক এতিয়া বৰ্তমান ক্ষুদ্ৰ ব্যৱসায়ত সহায় হোৱাকৈ ঋণ প্ৰদান কৰা দেখা গৈছে আৰু এইটো চৰকাৰৰ আদৰণীয় প্ৰচেষ্টাই কিন্তু খালি আমাৰ যিসকল ঋণী যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেখেতসকলে যদি বিছ হেজাৰ টকা লয় সেয়া শুদ্ধমতে সময়মতে উপযুক্ত মানে সূতসহ ঘূৰাই দিয়ে তেতিয়াহ'লে দেখা যাব যে পৰৱৰ্তী সময়ত সেই বেংকে আকৌ বিছৰ ঠাইত চল্লিছ দিছে চল্লিছৰ ঠাইত আকৌ ঘূৰাই দিয়াৰ পিছত আশী দিছে গতিকে মানুহে নিজৰ যিটো মানে ক্ষমতা লোন গ্ৰহণ কৰিবপৰা ক্ষমতা সেইখিনি নিজৰ হাততে ভালকৈ নিবপৰা ব্যৱস্থা আছে